হয় হয় হয় হয় হয় হয় ৰাইট লাষ্টডেটটো অহা পঁচিছ তাৰিখে ত্ৰিশ তাৰিখৰ আগতেই মানে বস্তুখিনি জমা দিব লাগিব পঁচিছ তাৰিখেতো বন্ধই গতিকে তাৰ আগতে বস্তুখিনি জমাই দিব লাগিব তাৰপিছত ডকুমেণ্ট মানে সেই কি এক্সপিৰিয়েঞ্চ আছে অন্ততঃ পাঁচ ছটামানৰ অভিজ্ঞতাৰ চাৰ্টিফিকেটখন লাগিব তাৰপিছত লাগিব এই শিক্ষাগত অৰ্হতাখিনি এইটোৰ কাৰণে অফিচ এচিষ্টেণ্টহে উচ্চতৰ মাধ্যমিক পাছ হ'লেই হৈ যায়

আছে সেইখিনিয়ে লাগে সেইখিনিয়ে লাগে খালি অকণমান হেণ্ডৰাইটিং স্পীডটো টাইপিং স্পীডটো অলপ হ'ব লাগিব সেইটো অকণমান দ্ৰুতৰ হ'ব লাগিব খৰ হ'ব লাগিব

পান কাৰ্ড আধাৰ কাৰ্ড লাগিব যাবতীয় ডকুমেণ্ট গোটেইখিনি লাগিব কাষ্টৰ চাৰ্টিফিকেটখনো লাগিব তাৰপিছতে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰখন লাগিব পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড এইকিটা কম্পালছৰী অঁ তাৰপিছতে বেংক পাছবুকৰ নম্বৰ বা একাউণ্টছ নম্বৰ লাগিব আই এফ এছ চি ক'ডটো লাগিব ক'ড নম্বৰটো অ'ন অ'নলাইনতো এপ্লাই কৰিব পাৰি অফ অফলাইনতো এপ্লাই কৰিব পাৰি

অঁ

প্ৰমাণ পত্ৰ যিকেইটা পঁচিছ তাৰিখে আছিলে লাষ্ট ডেট এতিয়া বন্ধ হ'ল নহয় পঁচিছ তাৰিখ গতিকে তাৰ আগে আগে জমা দিব লাগিব

এই ফোন নম্বৰ বিলাক লোৱা জমা লোৱা হ'ব নহয় সেই তেতিয়া ফোন কৰি জনাই দিয়া হ'ব

ইমেইলো কৰি দিয়ে ইমেইল নম্বৰ তাৰমানে সেই যিখন ফৰ্ম যিখন ওলাব অনলাইনত সেইখনত যি যি লাগে গোটেইখিনি দিব লাগিব আৰু তেতিয়া তাতে গোটেইখিনি পোৱা যাব এড্ৰেছ ছেড্ৰেছখিনি থাকিবই নহয় সেইমতে পঠাই দিয়া হ'ব ইমেইল কৰি কেণ্ডিডেট এতিয়ালৈকে হেৰি সম্পূৰ্ণ হোৱা নাই তাৰমানে দিন যিহেতু আছে আৰু বা কিমানে পেলায় পদ মাত্ৰ খালী পদ পাঁচটাহে আছে

কাৰণ অভিজ্ঞসকলে অভিজ্ঞসকলে

ঠিক আছে ঠিক আছে হ'ব